কাৰণ এতিয়াৰ যুগটোৱেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ যুগ আমি বিভিন্ন আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ বিভিন্ন ক্ষেত্ৰত প্ৰযুক্তিৰ সমূহৰ আমাৰ যি প্ৰভাৱ আৰু সা সুবিধা সেইখিনি আমি ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰিছোঁ হয় সেইকাৰণে আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰত অকল মোৰ বুলিয়েই নহয় আমি দেখিছোঁ যে সমাজৰ প্ৰতিজন ব্যক্তিৰ দৈনন্দিন জীৱনত প্ৰযুক্তিগত প্ৰক্ৰিয়াক বিভিন্ন দিশৰ দ্বাৰা সংযুক্ত কৰি লৈছে বা অন্তৰ্ভুক্ত কৰিছে এ বিশেষকৈ এতিয়া মই ক'বলগীয়া হৈছে মোৰ লিখন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মই যিখিনি লিখোঁ আজিকালি মই হাতেৰে লিখি যোৱাতকৈ মই কম্পিউটাৰত সংযোগ কৰি লিখি যোৱাটোত মই বেছি ভাল পাওঁ কাৰণ মই অসমীয়া লিপি আমাৰ আছে আমি এই অসমীয়া লিপি ব্যৱহাৰ কৰি পেলাই আমি কথা কওঁ আমি লিখোঁ কিন্তু প্ৰযুক্তিৰ ক্ষেত্ৰত আমি সকলো সুবিধাখিনি নাপালেও শেহতীয়াকৈ কিছুমান আমাৰ সুবিধা ওলাইছে আমি এ আমাৰ অসমীয়া আখৰ লিখিব পৰা সুবিধাখিনি আছে কাৰণে আমি লিখাতকৈ আমি কম্পিউটাৰত কৰিবলৈ যত্ন কৰোঁ সেই তাত যিখিনি অ আমি আমাৰ লিখা কথা সংযোজিত কৰোঁ সেইখিনি আমি একেধৰণেৰেই আমি যিসকল পাব্লিছাৰে আমাৰ লিখা বিচাৰে তেওঁলোকলৈ পঠাই দিব পাৰোঁ আৰু তেওঁলোকেও

সোমোৱাই দিয়ে সেইখিনিৰ পৰা আমি দেখোঁ যে আমাৰ ভুলখিনি আঁতৰ হয় এতিয়া শেহতীয়াকৈ আমাৰ যি অসমীয়া ভাষাক আমাৰ প্ৰযুক্তিগত ক্ষেত্ৰলৈ আগবঢ়াই নিয়াৰ পক্ষে আৰম্ভ হৈছে এইটোৱে আমাক আৰু সুবিধা দিব আমি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ বিভিন্ন ক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো আমি যি লিখা মেলা প্ৰক্ৰিয়াত পঢ়া শুনাৰ প্ৰক্ৰিয়াত আমি সোমাই থাকোঁ সেইখিনিত সাধাৰণতে আমি সহায় পাম আমাৰ সময় নষ্ট নহয় আমি সময় হাতত ৰক্ষা কৰি ৰাখি কাম কৰিব পাৰিম চিন্তা কৰিব পাৰিম আৰু আমাৰ এটা উৎসাহ হ'ব উৎসাহটো ডাঙৰ কথা কিবা এটা কৰিবলৈ যেতিয়া মন যায় সেই কামটো কৰি বৰ আনন্দ লাগে লিখাৰ ক্ষেত্ৰতো আমি আনন্দ পাব লাগে কেতিয়াবা আমি লিখিবলৈ লওঁ আমাৰ কাগজ এখন নাই কলমটোৱে অসুবিধা দিছে ৰিফিলডাল বা চিয়াঁহীকণ শেষ হৈছে এনে অৱস্থাত আমি কিছুমান সমস্যাত পৰোঁ কিন্তু যেতিয়া আমি আমাৰ ভাষাটোত সুবিধা থকাৰ কাৰণে আমি কম্পিউটাৰটোত উলিয়াই ল'ব পাৰোঁ তেন্তে আমি লিখাত অসুবিধা নাপাওঁ আমি তাক ব্যৱহাৰ কৰোঁ আৰু লগতে আমাৰ মানে এতিয়া যিমানবোৰ অন্যান্য সুবিধা ওলাইছে আমি লগত লৈ ঘূৰিব পাৰোঁ আমাৰ বেগটোতে আমি য'লৈ যাওঁ যেনেকৈ আমাৰ দৈনন্দিন আমাৰ ধৰক এই কাগজখন কলমটো দাঁত ঘঁহা ব্ৰাছডাল চাবোনটো আমি যেনেকৈ ভৰাই লৈ যাব পাৰোঁ তেনেকৈ আমাৰ সৰু সৰু লেপটপবোৰ ওলাইছে ধুনীয়া ধুনীয়া আধুনিক সেইখিনি আমি ভৰাই লৈ যাব পাৰোঁ সৰু সৰু প্ৰিণ্টাৰ ওলাইছে সেইখিনি আমি লৈ যাব পাৰোঁ অসুবিধা একো নাই সেইবিলাকৰ জৰিয়তে আমি য'ত যেনেকৈ যিটো কাম কৰিব লাগে কৰি আহিব পাৰোঁ আৰু ঘৰততো কথাই নাই আমাৰ সুন্দৰ সুন্দৰ ব্যৱস্থাবিলাক কৰি লোৱা হৈছে আজিকালি

ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আনকি সেইখিনি সুবিধা হৈছে আৰু সেই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুবিধা হোৱাটো অৰ্থটো এইটো নহয় যে সি লিখন প্ৰক্ৰিয়াৰ পৰা বেলেগ ধৰণৰ এটা দিশত সোমাই আছে সেইটো নহয় লিখন প্ৰক্ৰিয়া আমাৰ ব্যৱসায় বাণিজ্য আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়া আমাৰ সাংস্কৃতিক জীৱন যাত্ৰা

আমি যি মাত মাতোঁ আমাৰ যি ভাষাত আমি যি কথা কওঁ সেই ভাষাত কথা কোৱাৰ আগৰ মুহূৰ্তটোৱে হ'ল চিন্তাটো আমি কিন্তু আমাৰ নিজৰ মাতৃভাষাতেই সদায় চিন্তা কৰোঁ চিন্তাটো আমি অন্য ভাষাত নকৰোঁ চিন্তাটো সদায় নিজৰ ভাষাত কৰোঁ তাৰপিছত আমি যেতিয়া লিখিব খোজোঁ তেতিয়া আমাৰ প্ৰথম লিখনটো আৰম্ভ হয় আমাৰ নিজৰ ভাষাতে

সাংস্কৃতিক আমাৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়াটো সমাজ জীৱন সমাজ পদ্ধতি আমাৰ ল'ৰা ছোৱালীৰ লগত আমাৰ সম্পৰ্ক ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক এই সকলো ক্ষেত্ৰতে আমাৰ এটা লিখন পদ্ধতি আছে

তাৰ কাৰণে কিছুমান আমাৰ সঁজুলিৰ প্ৰয়োজন আছে সেই সঁজুলিখিনি আমাৰ আছে এতিয়া আধুনিক যুগত সেই সুবিধাখিনি পাইছোঁ দ্বিতীয়তে যেনেকৈ আমি সৰু কথা এটাই মই উদাহৰণ এটা দিছোঁ যে আমি বজাৰ কৰিবলৈ যাওঁ

যিটো ঘটনা আমি পিছত অন্য ছ'ৰ্চৰ পৰা পাবলৈ সুবিধা নাই তেতিয়া আমাৰ একমাত্ৰ ছ'ৰ্চটো হ'ব ডায়েৰীখন যে তেনে মুহূৰ্তত আমাৰ সেই সৰুকৈ দুটা চাৰিটা বাক্য লিখি থৈ যোৱা সাধাৰণ ডায়েৰীখনৰ পৰাও আমাৰ কিছু কাম হয় গতিকে এনেধৰণৰ কথাবিলাকৰ পৰা সাধাৰণভাৱে সহজভাৱেই আমি অনুমান কৰি ল'ব পাৰোঁ যে আমাৰ লিখন পদ্ধতি সদায় প্ৰয়োজন আৰু এই লিখন পদ্ধতি বা লিখন প্ৰক্ৰিয়াত